মই কেইদিনমানৰ আগতে আইফোন থাৰ্টিন এটা বজাৰৰ পৰা ক্ৰয় কৰিছিলোঁ আইফোন থাৰ্টিন ব্যৱহাৰ কৰি মই যথেষ্ট উপকৃত হৈছোঁ আগতে মই এনড্ৰইদ ফোন ব্যৱহাৰ কৰিছিলোঁ যিহেতু এনড্ৰইদ ফোন চাইনিজ কোম্পানীয়ে তৈয়াৰ কৰা এনড্ৰইদ ফোনৰ ফটোৰ কোৱালিটি ইমান উন্নত নহয় তেওঁলোকে উল্লেখ কৰা যিজ যি ধৰণে উল্লেখ কৰে ফিফটি মেগা পিক্সেলৰ কথা কিন্তু সিমানটো মেগা পিক্সেল দেখিবলৈ পোৱা নাযায় কিন্তু আইফোন থাৰ্টিনৰ টুৱেলভ মেগা পিক্সেলত যথেষ্ট উন্নত ফটোৰ কোৱালিটি দেখিবলৈ পোৱা যায় আগৰ আইফোনবিলাকৰ তুলনাত আইফোন থাৰ্টিনৰ বেটেৰী বেক আপ যথেষ্ট উন্নত ভিডিঅ' কোৱালিটিও যথেষ্ট ভাল আৰু হাতত ল'বলৈও যথেষ্ট সুবিধাজনক সৰু স্কিন হোৱাৰ কাৰণে সৰ্বমুঠ আইফোন থাৰ্টিনে ব্যৱহাৰ কৰি মই যথেষ্ট উপকৃত ধন্যবাদ